হয় হয়

আপুনি কোন ডক্টৰক দেখুৱাব মেডিচিন নে কি অঁ এন কে দাস ছাৰ আহিব অঁ আপোনাৰ নামটো দিব লাগিব আপুনি আপোনাৰ এঘাৰটা বাৰ এতিয়া কেইটা বাজিছে এতিয়া আপোনাৰ চাৰে বাৰটা ছাৰে এঘাৰটা বজাৰ পৰা চাব অঁ এটা বজাৰ পৰা চাব আপুনি নামটো দিব লাগিব নামটো আপোনাৰ এতিয়া নামটো দিলে আপোনাৰ সোতৰ নম্বৰত পৰিব হা

আচ্ছা আপুনি চাৰে তিনিটামান বজাত পোৱাকৈ আহি যাব

মুঠতে আপোনাৰ আছে আৰু যদি বমি বমি লাগি আছে তেতিয়াহ'লে আপুনি এভ'মিন খাব পাৰে কিন্তু আপুনি এবাৰ দেখুৱাই যাওঁক ন ডক্টৰক আপোনাৰ যদি পেটৰ প্ৰবলেম হৈ আছে তেতিয়াহ'লে আপুনি ডক্টৰক দেখুৱাই ল'লে ভাল হ'ব

সেইটোৱেই কৈছোঁ সেইটোৱেই কৈছে আপুনি আহক আপোনাৰ নামটো নামটো সোতৰ নম্বৰত পৰিছে আপুনি চাৰে তিনিটামান বজাত পোৱাকৈ আহি যাওঁক হা ঠিক আছে ঠিক আছে দিয়ক অ'কে